অজিত হয় নেকি বাৰু

হয় হয় কওক হয় অঁ ওচৰ চুবুৰীয়াখিনি যাওঁ বুলি কৈছিলে বাৰু শুনিছিলোঁ কোৱাত অঁ এনেই যাম বুলি ওলাইছে বাৰু হয় তেতিয়া কোন শেষৰ দিনা যাবনে অঁ নহয় ৰাতি বুজি পাইছোঁ তিনি দিন হ'ব নহয় দুদিন হ'ব কোনদিনা যাব সুধিছোঁ কৈছে হয় অঁ বাহিৰৰপৰাও কাৰোবাক মাতিছে বোলে গান গাবলৈ আপোনালোকৰ কোন কোন যাব বাৰু কোন কোন যাব আপোনালোকৰ হয় হয় অঁ আমাৰো তেনেকুৱাই হ'ব বাৰু অঁ তাৰমানে গ'লে অকণমান দেৰিকৈ যাব লাগিব চাগৈ দেৰিকৈহে বিহুবোৰ ইয়াত আৰম্ভ হয় হয় এনেই খোজ হয় অঁ ওলাব ওলাব যাব বাৰু খালী হেৰি আৰু অকণমান দেৰিকৈ যাব লাগিব আৰু আহোতে বৰ দেৰি নকৰিম আৰু সোনকালে আহিম বহুত ৰাতিলৈকে থাকিবলৈ অসুবিধা হয় নহয় পিছদিনা কাম থাকে ইয়াত আকৌ বিহুমেলাবোৰ ৰাতি দেৰিকৈহে হয় সেইটো কাৰণে হয়

অঁ জনাই দে অঁ সময়টো কৈ দিম বাৰু কেইবজাত যাওঁ তেতিয়া আপোনালোক ওলাই থাকিব

অঁ অঁ তাতে যদি কৰোবাত কিবা খাই ল'ব পাৰে তেতিয়াতো চিন্তা নাই বাৰু অঁ সেইটোও হয় বাৰু কথা অঁ সেইটোও হয় কথাটো সেইটোকে কি ভাল দেখে সেই তেনেধৰণে কৰিব লাগিব বাৰু হয় ঠিকেই আছে বাৰু দিয়ক তেতিয়াহ'লে সিদিনালৈ আৰু তেতিয়া অঁ অঁ কৰিম কৰিম খবৰ কৰিম খবৰটো মই সেই আগদিনাই আবেলি জনাই দিম বাৰু কেইবজাত যাওঁ অঁ ঠিক